অঁ অঁ এই ফল মূলৰ দোকানী হয়নে অঁ মানে কি কি মই এই অহা সপ্তাহত মোৰ ঘৰত এখন সকাম পতা হৈছে অলপ ডাঙৰকৈ পাতিছোঁ হাঁ সকামটো তাৰ পাছতে মানে মোক অলপ ফল মূল লাগিছিল হয় ফল মানে প্ৰসাদত দিবলৈ আপোনাৰ হেৰি লাগে এই কল লাগিব এনে কল বিলাকৰ দাম কেনেকৈ চেনী কলৰ কেনেকৈ আৰু মালভোগ কলৰ কেনেকৈ আৰু আৰু মালভোগ কল এশ বিশ টকা ন ঠিক আছে বাৰু মোক চেনী কল দিলে হ'ব পাঁচ আষি মান আৰু নাৰিকল লাগিছিল নাৰিকলৰ যোৰা কেনেকৈ বাৰু সত্তৰ টকা ন মানে নাৰিকলৰ যোৰা সত্তৰ টকা মই বাৰু ঠিক আছে মই এনেওঁ হিচাপটো কৰি দিছোঁ মই নাৰিকল দুযোৰ তাৰ পাছত আপোনাৰ আপেলৰ কেজি কেনেকৈ এতিয়া বৰ্তমান দুশ বিশ টকা ন তেতিয়া হ'লে আপেল দুই কিলো আৰু আপোনাৰ হেৰি এই হেৰিটো পাম নেকি মানে এই আনাৰসটো পাম নেকি অঁ ঠিক আছে আনাৰস লাগিব আৰু আপোনাৰ হেৰি লাগিব এই নাচপতি হ'বনে নাচপতি নাই ন কি আছে বাৰু আৰু এনে প্ৰসাদত দিব পৰা আঙুৰ আছে ন তিয়ঁহটো পাম ন অঁ অঁ তিয়ঁহ তিয়ঁহৰ কেজি কেনেকৈ এতিয়া বৰ্তমান চল্লিশ টকা ন ঠিক আছে এই মই অলপ বস্তু এনে সৰহকৈ যদি লওঁ এনেই কিবা ডিচকাউণ্ট দিব পাৰিব নেকি সৰহকৈ ল'লে ডিচকাউণ্ট দিব পাৰিব নেকি হয় অঁ ঠিক আছে হেৰি এটা কাম কৰিব মই আপোনাৰ দোকানৰ এড্ৰেছটো দিবচোন অঁ হেৰিখনৰ ওচৰত আছে ন চেলুন খনৰ ওচৰত মানে অঁ ঠিক আছে মই আপোনাৰ দোকানত যাম আপুনি অকণ কমাই মেলি ডিচকাউণ্ট কৰি দিব আৰু দেই অঁ ঠিক আছে হ'ব বাৰু